আজিৰ দিনত ল'ৰা আৰু ছোৱালী বুলি খেলসমূহ বেলেগ বেলেগকৈ পৃথক কৰা দেখা নাযায় কাৰণ ল'ৰা আৰু ছোৱালী সমানে উভয়ে একেলগে একেখোজে প্ৰত্যেকটো দিশত আগবাঢ়িব পৰাৰ ক্ষমতা অৰ্জন কৰিছে চৰকাৰে এই ক্ষেত্ৰত ৰায় দান দিছে যে ল'ৰা আৰু ছোৱালীৰ মাজত কোনো গুণ কোনো ডিফাৰেঞ্চ আহিব নোৱাৰে সকলোৱে সমান অধিকাৰ পাইছে সকলোৱে সমানে খেলা ধূলা কৰিব পাৰে ল'ৰাই খেলা ফুটবল ক্ৰিকেট ভলিবল বাস্কেটবল সমানে ছোৱালীয়েও খেলা আজিকালি পৰিলক্ষিত হৈছে কিন্তু হ'লেও তাৰ মাজতে ছোৱালীয়ে খেলা কিছুমান খেল যেনে কাবাডী চকীখেল বিলিয়াৰ্ট বা তেনে ধৰণৰ আৰু বহুতো খেল আছে সেই খেলবোৰ খেলা পৰিলক্ষিত হয় বাকী মোৰ দৃষ্টিত ল'ৰা আৰু ছোৱালী বুলি বেলেগ খেল খেলাৰ কোনো পাৰ্থক্য মোৰ দৃষ্টিগোচৰ হোৱা নাই সকলোৱে সমান সকলোৱে একেলগে আগবাঢ়ি যাব পৰাৰ অধিকাৰ আজিৰ দিনত আছে ছোৱালীয়ে নোৱাৰা কামো নাই কাৰণ দেশ ৰক্ষাৰ ক্ষেত্ৰত ছোৱালীয়ে আগৰণুৱা হৈ থকা পৰিলক্ষিত হৈছে ছোৱালী ল'ৰাতকৈ কোনো গুণ কম নহয় আজিৰ দিনত গতিকে সকলো খেল ল'ৰাৰ বুলি বেলেগে নাই বা ছোৱালী বুলিও বেলেগে থ আছে বুলিও মই নাভাবোঁ কাৰণ সকলো খেল ধেমালিৰ মাজত ল'ৰা আৰু ছোৱালীয়ে বেলেগ বেলেগকৈ খেলা মই দেখা নাই দৌৰা জপিওৱা সাঁতোৰা ইত্যাদি ইত্যাদি খেলবোৰ ল'ৰা আৰু ছোৱালী উভয়ে খেলা পৰিলক্ষিত হয়